হেল্ল' চুইগি হয় নহয় বাৰু অঁ মই এই খা হেৰি কিছুমান খাদ্য অৰ্ডাৰ কৰিছিলোঁ এই ধৰক মম' দুই প্লেট আৰু চাও চাওমিন দুই প্লেট আৰু পিজা এটা কিন্তু এতিয়ালৈকে অহা নাই যে পিজা আৰু চাওমিন আহিলে কিন্তু মম' দুই প্লেট অহা নাই কি হ'ল কিবা প্ৰ'ব্লেম হৈছে নেকি নে বেলেগে কোনোবাই লৈ ল'লে অৰ্ডাৰটো মোৰ ওচৰত পোৱাহি নাই যে নে আপোনালোকৰ কিবা প্ৰ'ব্লেম হৈছে নেকি জনাবচোন